মই ভাবোঁ অকলে ভ্ৰমণ কৰিবলৈ গ'লে কিছুমান কাম সোনকালে কৰি আহিব পাৰি আৰু কিছুমান কাম অকলে ভ্ৰমণ কৰিবলৈ গ'লে অসুবিধাও হয় যিহেতু কিছুমান বস্তু যদি সৰহকৈ দোকানৰপৰা কিনিবলগীয়াও হয় তেতিয়া মানে লগত এগৰাকীমান গ'লে ভাল হয় ধৰা মেলা কৰি গাড়ীত উঠাবলৈ আৰু যদি অকলেই যাওঁ তেতিয়া সেইখিনি বস্তু মানে অকলে নিবলৈ গাড়ীলৈ ধৰি লওক দিগদাৰ হয় সেইটো কাৰণে কিছুমান কামত অকলে গ'লে সুবিধা হয় কিছুমান কামত অসুবিধা হয় কেতিয়াবা লৰালৰিকৈ আহিম বুলি ভাবিলে বা বা পাতলীয়া কিবা এটা বস্তু কিনিবলগীয়া থাকিলে সোনকালে ঘূৰি আহিবলগীয়া হ'লে তেতিয়া অকলে গ'লেই ভাল যিহেতু লগত গ'লে ইগৰাকীও এটা কিনা সিগৰাকীও এটা কিনা তেনেকৈ সময়খিনি বেছি যায় আৰু যদি অলপ সৰহীয়াকৈ দোকান বজাৰ কৰিবলৈ যোৱা হয় তেতিয়া সেই অসুবিধা হয় অকলে অকলে